হাঁহ কুকুৰাক বিশেষকৈ মানে দানাৰ লগত সিহঁতে মানে যেতিয়া আমি দানা মানে সানি দিওঁ ন হাঁহক যেনেকৈ ভাত আৰু তুঁহগুৰি তেনেকৈ পানী দি সানি দিওঁ সেই পানীটো খায় খোৱাৰ পিছতো মানে সিহঁতক মানে পানী লাগে এই হাঁহক মানে সিহঁতি মানে হাঁহে মানে পানীত এটা পুখুৰী প্ৰয়োজন হয় পুখুৰী মানে এটা হাঁহক লাগিবই মানে সিহঁতে যেতিয়া মানে ম তাত গা ধুৱে সাঁতোৰে সিহঁতে মানে হাঁহে বিশেষকৈ মানে সাঁতুৰি আৰু খেলি ভাল পায় আৰু সিহঁতক গা ধুব বুৰ মাৰিবলৈ সিহঁতে মানে হাঁহ পুহিলে আপোনাৰ এটা পুখুৰীৰ প্ৰয়োজন হয় পানীৰ পুখুৰী পান পুখুৰী এটা মানে সিহঁতক লাগিবই কুকুৰাক মানে ইমান পানীৰ প্ৰয়োজন নহয় সিহঁতে মানে দানাৰ লগত আৰু অলপ পানী খালেই কুকুৰাক মানে হৈ যায় সিহঁতক দানাৰ লগত যিটো মানে আমি ভাত দিওঁ চাউল দিওঁ বা তাত অলপমান পানী দিলে সিহঁতে নিজেও অকণমান খায় যদি আপুনি শুকান চাউল দিয়ে তেতিয়া মানে শুকান চাউল খাই এটা সিহঁতে অকণমান পানী খায় আৰু বাতি এটাত অলপ পানী দি দিলে হৈ যায় আপুনি যদি চাউলটো কুকুৰাক ছটিয়াই দিয়ে তেতিয়া মানে আপুনি যদি এটা বাচনত পানী থয় সিহঁতে নিজেই মানে লৈ অকণ অকণকৈ খায় হাঁহক মানে এটা পুখুৰী দৰকাৰ হয় পুখুৰীটো মানে সিহঁতে হাঁহেতো দানাৰ লগত পানী খায়েই খায়ো মানে সিহঁতক এটা প মানে এটা পুখুৰী দৰকাৰ হয় সিহঁতে গা ধুৱে খেলে আৰু কণী পাৰিব সময়ত মানে মাইকী হাঁহাজনীয়ে বি বিশেষকৈ পানী বিচাৰি ফুৰে পানী মানে যদি আপোনাৰ পুখুৰী নাথাকে খৰাং দিন হয় ন বিশেষকৈ খৰালি দিনত মানে খাল চালবিলাক শুকাই যায় যে তেতিয়া সিহঁতে মানে পানী বিচাৰি ফুৰে মানে পানী বিচাৰি ফুৰে মানে সিহঁতে গা ধুবৰ কাৰণে সেইটো কাৰণে মানে হাঁহ হাঁহ হাঁহক বিশেষকৈ মানে এটা পুখুৰী প্ৰয়োজন হয়েই হাঁহ পুহিলে আপোনাৰ এটা পুখুৰী লাগিবই সিহঁতে সেই পুখুৰীটোত খেলিব খেলি গা ধুব আপুনি দানা দিয়াৰ লগে লগে মানে সিহঁতে পানী বিচাৰে হাঁহে তেতিয়া মানে সিহঁতে আপুনি দানা খোৱালে আৰু মেলি দিলে চিধা পুখুৰীটোলৈ যায় সিহঁতে ইয়াত গা চা ধুই টুক টুকাব গা ঘঁহিব ঘঁহি মেলি আকৌ সিহঁতে শুব তেনেকৈ আকৌ আকৌ ধৰক ঘ আপুনি দানা দিলে খালে আকৌ সিহঁতে গা ধুলে এইটো কাৰণে মানে হাঁহক বেছিকৈ পানীৰ প্ৰয়োজন হাঁহকহে কুকুৰাক ইমান প্ৰয়োজন নাই আপুনি কুকুৰাক দানা দিলে আৰু খালে সিহঁতে হয়তো দানাৰ লগত যদি আপুনি ধৰক আপুনি ভাত বোলে তুং গুৰি ভাত এনেকৈ আমি পানী দি সানি দিওঁ বা ভাত পানী দি সানি দিওঁ তেতিয়া মানে সিহঁতে ইমান পানীৰ প্ৰয়োজন নাই যদি আপুনি শুকান চাউল ঘেঁহু এনেকুৱা ঘেহুঁ চাউল ধান এনেকুৱাবিলাক দিলে সিহঁতে পানী অকণমান খায় আৰু মানে ইমান সিহঁতে পানী কুকুৰাক প্ৰয়োজন নাই মানে ইমান কুকুৰাই পানী নিবিচাৰে আৰু ব্ৰইলাৰক মানে অলপ লাগে আৰু ব্ৰইলাৰ দানাটো কেলে দিলে মানে তাতো পানী দিব লাগে আৰু এনেকৈ মানে কুকুৰাক ইমান পানী নালাগে মানে আমি পুহিছোঁ যে আমি নিজে জানো মানে হাঁহে বেছি পানী বিচাৰি ঘূৰি ফুৰে আপোনাক যদি নিজৰ ঘৰত পানী নাথাকে তেতিয়া হাঁহ বহুত দূৰলৈও গুচি যাই পানী বিচাৰি সেইটো কাৰণে মানে ঘৰতে এটা পানী যদি আপুনি পুখুৰী খান্দিলে আৰু তেতিয়া মানে ইমান আপোনাৰ মানে হাঁহ ধৰক আপোনাৰ দূৰৈত পানী বিচাৰি যাবলগীয়া নহয় ঘৰতে পানীখিনি পালে সিহঁতে ঘৰতে থাকে আৰু সিহঁতক সেইটোৱে বেছি বিশেষকৈ পানীৰ কাৰণে যতন ল'ব লাগে হাঁহ পুহিলে হাঁহৰ এটা পুখুৰী মানে প্ৰয়োজন হয় আৰু বিশেষকৈটো আমি দানাৰ লগত মানে পানী দিয়ে দানা দিওঁ হাঁহক ধৰক ভাত তুঁহ এনেকৈ সানি দিওঁ সানি দি তাত মানে হেৰি থাকে পানী থাকে সেইটো পানী খায় তাৰপিছত আকৌ আপোনাৰ পুখুৰীত টুকটোকাই সিহঁতে মানে আৰু এইবোৰ গা ধুৱে তেতিয়া খাই আৰু সিহঁতে কি খায় সিহঁতে নিজেই খায় সেইটো কাৰণে মানে হাঁহক মানে দৰকাৰ পুখুৰী এটা প্ৰয়োজন হয়েই হাঁহক বিশেষ কুকুৰাক ইমান প্ৰয়োজন নাই কুকুৰা আকৌ দানা দিওঁতেই পানীটো লাগে আৰু সিহঁতে তেতিয়াহে পানী খায় ইমান পানী কুকুৰাক প্ৰয়োজন নাই হাঁহক বিশেষকৈ বেছি প্ৰয়োজন পানীটো